অঁ হেল্ল' খবৰ ভালে আপোনাৰ খবৰ ভালনে অঁ কি খেতি লগাইছে বৰ্তমান আপুনি

অঁ এইবাৰ বতৰটো ভাল নহয় ময়ো এইবিলাক আলু চালুৱে লগাইছিলোঁ আৰু শাক চাকটো আপোনাৰ তাকে লৈ ল'ব পাৰিম দিয়ক অঁ অঁ বাকী ঘৰত খবৰ ভালনে আছোঁ আছোঁ দিয়ক অঁ আছে আছে ভালে বাৰু পঢ়া শুনা এনেকৈ দেউতাৰ লগত লাগি দি আছোঁ বৰ্তমানতো খেতিতে

আপোনালোকৰ ফালে পানীটো কম আমাৰ ফালে কি আৰু চলি আছে খেতি খালি অঁ অলপ বতৰৰ কাৰণে অলপ বেয়া হয় মাজে সময়ে ঠিকে চলিছে ঠিকে চলিছে অলপ মানে ইমানো ভালকৈ হোৱা নাই আৰু এইবাৰ গেহু এইবাৰ আমি লগোৱা নাই আমাৰ এই ওচৰৰ ওচৰৰ ঘৰৰ ওচৰৰ ঘৰৰহে লগাইছিলে এইবাৰ গেহু সিহঁতৰপৰাই আনিম ভাবিছোঁ এইবাৰ অঁ যাম দিয়ক আপোনাক আপোনাকো লাগিলে ল'ব আহিব কিবাকিবি অঁ হ'ব দিয়ক তিঁয়হ ন অঁ দিয়ক অঁ দিয়ক